স্কুল স্কুলত বুলিয়েই বাৰু নহয় কাহিনীটো আৰম্ভ হৈছে স্কুলত মই যিহেতু মই আগতেও ভাবিয়েই কৈছোঁ যে প্ৰিয় ছাবজেক্ট অসমীয়া অসমীয়া ভাষাটো ভাল পাওঁ বা নিজেই যিটো মাতৃ্ভাষা মই কৈ আহিছোঁ অতদিনে সৰুৰে পৰা আৰু জন্মৰ যিটো ভাষা সেই ভাষাটো মই যিহেতু ভাল পাওঁ ভাষাটো স্কুলত পঢ়াৰ বাবে সুবিধা লাভ কৰিছোঁ একেবাৰে সাধাৰণ ভাষাত যদি মই ক'বলৈ যাওঁ অসমীয়া ভাষাটোৱেই মোৰ প্ৰিয় ভাষা আৰু সেই ভাষাটোক মই ধৰক বিদ্যায়তনিক্ভাৱে শিক্ষাৰ যিটো মাধ্যম হিচাপে ল'ব পাৰিছোঁ আজিৰ সময়লৈকে মই মোৰ বাবে খুব গৌৰৱৰ বিষয় বুলিয়েই ভাবো স্কুলত আন আন বিষয়বোৰো মোৰ প্ৰিয় আছিল যদিও মই এতিয়াও অসমীয়া বিষয়টোৱেই প্ৰথম পচণ্ড কৰিম যিহেতু মই সেই স্কুলৰ দিনৰ পৰা আহি তেতিয়া ইমান বেছি মই ভাবা নাছিলোঁ যে অসমীয়া বিষয়টো মোৰ প্ৰিয় হৈ উঠিব পিছলৈ কিন্তু তাৰ পিছত যেতিয়া লাহে লাহে মই যেতিয়া নিজৰ ভাষাটোৰ বিষয়ে জানিবলৈ ইচ্ছা কৰিলোঁ বা মোৰ তেনেকে এখন প্লেটফৰ্ম পালোঁ অসমীয়া বিষয়টো পঢ়াৰ বাবে ডিগ্ৰী কৰিলোঁ হায়াৰ ছেকেণ্ডেৰীৰ পিছত ডিগ্ৰী অসমীয়াত পঢ়াৰ সুযোগ পালোঁ অসমীয়া কিন্তু তাৰ পিছত লাহে লাহে মই যেতিয়া এডভান্স আসামিছ ঐচ্ছিক অসমীয়া যিটো কয় সেইটোও মই লৈছিলোঁ আৰু অসমীয়া দুয়োটা সমানেই নাম্বাৰৰ ক্ষেত্ৰতো মই ভাল বুলিয়েই ভাবিলোঁ তাৰপিছত মই আহিলোঁ ডিগ্ৰীত আৰু ডিগ্ৰীত মই অসমীয়া বিষয়তে মেজৰ বা সন্মানীয় বিষয় হিচাপে লৈ পঢ়িলোঁ তাতে মই জানিব পাৰিলোঁ অসমৰ সংস্কৃতি অসমৰ সমাজ অসমৰ ৰীতি নীতি অসমৰ সংগীত কবিতা নাটক কি অসমীয়া ভাষাৰ ভাষা প্ৰণালী বা ভাষা পদ্ধতি অসমীয়া ভাষাৰ ব্যৱহাৰ বা অসমীয়া বিষয়টোৰ সৈতে জড়িত আনুসংগিক যিবোৰ দিশ আছে আমি সেই সম্পৰ্কে বেছিকৈ জানিব পাৰিলোঁ যেতিয়া স্নাটক পঢ়ি আছিলোঁ সেই স্নাটক পঢ়ি থাকোতেই যিখন ক্ষেত্ৰ আমি লাভ কৰিলোঁ সেই ক্ষেত্ৰখনৰ আগলৈ আমি গৈ গৈ যেতিয়া স্নাটকোত্তৰ পঢ়িলোঁ তেতিয়া বহল ক্ষেত্ৰত আমি উপনীত হ'লো আৰু সেই ক্ষেত্ৰখনতে আমি তেনেদৰে গৈ আমি যিখিনি কৰিলোঁ সেইখিনিয়ে আমাৰ এতিয়াও মই ভাবো মই অসমীয়া ভাষাটো শিকাৰ এটা সুযোগ পালোঁ বুলি মই ভাবো সেইকাৰণে অসমীয়া বিষয়টো অসমীয়া ভাষা সাহিত্য অসমীয়া বিষয়টো বুলি ক'লে অসমীয়া ভাষাটোৱেই নপৰে অসমীয়া ভাষা সংস্কৃতি সমাজ ভাষা সকলো দিশেই আগুৰি আছে আৰু অসমীয়া সমাজখনক জানিবলৈ হ'লে অসমীয়া ভাষা অসমীয়া বিষয় সকলো কথাই গুৰুত্বপূৰ্ণ হৈ পৰে মই তেতিয়াৰ পৰাই মই যি ভাবি আছিলোঁ যে মই অসমীয়া বিষয়ত কাম কৰিম অসমীয়া বিষয়ত কাম কৰিম সেই কামটো এতিয়া বৰ্তমানে মই কৰি আছোঁ যিহেতু গৱেষণামূলক কামৰ জড়িয়তে আৰু এতিয়া এইখিনি সময়ত আমি নিজকে জনাৰ এটা সুবিধা পাইছোঁ নিজে জানিবলৈ নিজক বুজিবলৈ আমি এইখিনি বস্তু এতিয়াও মানে আমি সময় সুবিধা পাইছোঁ অসমীয়া মানুহখিনিক বুজিবলৈ অসমীয়া জাতিটোক জানিবলৈ অসমীয়া সংস্কৃতিক জানিবলৈ অসমীয়া বিষয়টোৱে আমাক সুযোগ দিছে কেৱল ভাষা জ্ঞান বুলি মই নকওঁ অকল ভাষাৰ ক্ষেত্ৰতে অসমীয়াটো দৰকাৰ এনে নহয় আমি সৰুৰে পৰাই যিটো ভাষাৰে পঢ়ি আহিছোঁ বা সেই ভাষাটোৱেই যেতিয়া বিষয় হিচাপে আমি স্কুল বা কলেজত অধ্যয়ন কৰিবলৈ সুযোগ পাওঁ সেই সুযোগটোৰ বাবে আমি এইখিনি সময় খুব এইখিনি সময় বুলি নকওঁ এইখিনি কাম কৰাৰ যিটো সুযোগ পাইছোঁ এতিয়া নিজৰ ক্ষেত্ৰখনতে নিজৰ ভাষাটোক লৈ নিজৰ সংস্কৃতি সমাজ যিখিনি আৰু দৰকাৰী অসমীয়া বিষয় বিলি ক'লে সেইখিনি আমি কাম কৰা সুযোগ পাইছোঁ মোৰ ধৰণে আন দহজনে অসমীয়া বিষয়টোত গৱেষণাৰ কাম কৰি আছে ময়ো যিহেতু ভাষা বিষয়ক ছাত্ৰী বুলি মই কৈছোৱেই আৰু এইখিনি পোৱাৰ বাবে মই এইখিনি সুযোগ পাই মই বহুত ভাল লাগিছে আৰু প্ৰথম চইছ বা প্ৰথম পচণ্ড বুলি যদি ক'ব বিচাৰো স্কুলত প্ৰিয় মোৰ বিষয়টো আছিল অসমীয়া আৰু এতিয়াও সেই অসমীয়া ভাষাটোত কাম কৰাৰ সুযোগ পাই মই যথেষ্ট ভাল পাইছোঁ আৰু আগলৈ মই কাম কৰাৰ চেষ্টা কৰি ৰাখিম